হেল্ল' অঁ হয় কওক হয় হয় হয় আগষ্টমানত আচ্ছা হয় হয় ফটো উঠাব লাগে অঁ বিয়াটো মানে কোন তাৰিখৰ পৰা এবাৰ ডেটটো ক'লে গম পাম মানে ফ্ৰি আছোনে নাই আগষ্টৰ ষোল্ল তাৰিখ আচ্ছা ঠিক আছে ফ্ৰি আছোঁ অঁ কওকচোন আপোনাৰ প্লেনিংটো কেনেকুৱা

হয় হয় হা প্ৰি ৱেডিং শ্বুটটো সেইটো আমি কৰোঁ অঁ হয় হয় আমি অঁ ভালেই কৰোঁ আপুনি আমাৰ একদম নওন ষ্টুডিঅ' হয় আমাৰ হা আগষ্টৰ এঘাৰ তাৰিখে আপোনাৰ প্ৰি ৱেডিং শ্বুট কেতিয়া কৰাব এঘাৰ তাৰিখে সেইটো জুলাইত জুলাইত হা জুলাইত কৰাই লওঁক হা জুলাই কোনটো তাৰিখে সেইটো কওকচোন আপোনাৰ ইমান দেৰি নালাগে প্ৰি ৱেডিং শ্বুটটো এদিনতো হৈ যাব পাৰে বা নেক্সট দিনাখনৰ লাইক দিনটো লাগিব পাৰে তাৰপিছত এডিটিং চেডিটিং কৰাৰ পিছত ওৱান ওৱান ওৱান এণ্ড হাফ ৱিকমান লাগিব আৰু কাৰণ আমাৰ বহুত কিবা কিবি কাষ্টমাৰ্চ আছে ইহঁতৰ কৰিব লাগিব ওৱান ৱিক বা টু ৱিক লাগিব পাৰে কাৰণ বহুত কাষ্টমাৰ আছে সিহঁতৰো ৱেডিং শ্বুট কৰিব আছে তাৰে মাজত এডিটিঙো সবকে কৰি দিব আছে ত' অলপমান টাইম লাগিব পাৰে অঁ পাই যাব পাই যাব জুলাইতে পাই যাব আপুনি টেনশ্যণ নল'ব অঁ অঁ হৈ যাব

মানে আপোনাক এইটো গোটেই ৱেডিং পেকেজটো লাগে ন

ক'ব গ'লে আপোনাৰ হ'ল পেকেজটো ফিফটিন থাউচেণ্ড হয়

ডিস্কাউণ্টটো আমাৰ ইমান দিব নোৱাৰিম কাৰণ এইটোতো আমাৰ পিক চিজন ন ৱেডিংৰ সেইকাৰণে ডিমাণ্ডো হাই হৈ আছে সবৰে লাইক ভাল ফটো উঠোৱা প্ৰি ৱেডিং শ্বুটৰ কাৰণে আপোনাক ডিস্কাউন্ট মই মিনিমান টুৱেণ্টি পাৰ্চেণ্ট দিব পাৰিম তাতকৈ বেছি দিব নোৱাৰিম অঁ কালি ন পৰহি মানে আহি যাম দিয়ক ঠিক আছে অঁ নহ'ব পৰহি মানে আহি যাম কালি মানে আমাৰ শ্বুট আছে হয় অঁ অঁ হয় হয় হয় হয় ঠিক আছে আপোনাৰ পেকেজটো ৱেডিং পেকেজ ন ঠিক আছে ফিফটিন থাউচেণ্ড হ'ব দিয়ক অঁ ঠিক আছে